আজিৰ দিনত শাৰীৰিক ব্যায়াম আৰু শাৰীৰিক পৰিশ্ৰমেই মানুহৰ স্বাস্থ্য ভাল ৰখাৰ একমাত্ৰ কাৰণ সেইটোৱে মই মই বুলি নহয় মই মোৰ ব্যক্তিগত কৈ আছোঁ যেতিয়া মই মোৰ কথাই কৈছোঁ একমাত্ৰ শাৰীৰ ভাল ৰখাৰ একমাত্ৰ কাৰণ হ'ল শাৰীৰিক ব্যায়াম শাৰীৰিক পৰিশ্ৰম ইয়াৰ ভিতৰত খোজকঢ়াটোও পৰে আমি একো কৰিব নোৱাৰিলেও যদি কৰিব আমাৰ সেইচব আমাৰ সুবিধা নহয় তেতিয়া আমাৰ এই অন্তত পঞ্চল্লিছ মিনিট একঘণ্টা কৰিলে ভাল পঞ্চল্লিছ মিনিট ৰাতিপুৱা যদি আমি অকণমান বেগেতে খোজকাঢ়ো জোৰচে জল্ডি জল্ডি তেতিয়া আমাৰ শৰীৰৰ বহুতখিনি বস্তুৰ চলাচলটো হেৰি হৈ যায় মানে নিয়মীয়া হৈ যায় ইয়াত হাৰ্ট ব্ল'কেজ হাৰ্ট এটেক প্ৰেচাৰ ষ্ট্ৰক বা প্ৰেচাৰ কণ্ট্ৰলত অনা গাৰ শকতৰ বেছি যদি শকত হয় ফেটি লিভাৰ হয় বা মানুহৰ ষ্ট্ৰেচ হ'লেও ইয়াত মানে এই খোজকঢ়াটোৱে খোজকাঢ়িলে মানে যথেষ্ট উপকাৰিতা হয় তাৰ লগতে যদি শাৰীৰিক ব্যায়াম বা শাৰীৰিক পৰিশ্ৰম কৰিব পাৰে শাৰীৰিক পৰিশ্ৰমটো ধৰক এতিয়া আমি টাউনত থকা মানুহ শাৰীৰিক পৰিশ্ৰম বুলি ক'লে মানে আমাৰ মানে এগৰাকী গৃহিণী হিচাপে ৰাতিপুৱা শুই উঠি ঘৰৰ কামখিনি কৰা দৌৰাদৌৰি কৰা ঘৰ সৰা ঘৰ মোচা সেইখিনি শাৰীৰিক পৰিশ্ৰমৰ ভিতৰতেই পৰে কিন্তু সেইখিনি যথেষ্ট নহয় যথেষ্ট আমাৰ শৰীৰটো সুস্থ ৰাখিবৰ কাৰণে সেইখিনি যথেষ্ট নহয় আৰু সেই যথেষ্ট নোহোৱাৰ কাৰণেই আমি বিশেষকে টাউনৰ মানুহখিনিয়ে শাৰীৰিক ব্যায়ামটো আমি কৰাটো বহুত জৰুৰী কিন্তু গাঁৱৰ মানুহে ৰাতিপুৱা খেতিৰপৰা আৰম্ভ কৰি এই কৰি ধান মৰণা দিয়াৰপৰা শুকোৱাৰপৰা বহি পেলাই ঘৰ মোচাৰপৰা আমি এতিয়া ঘৰিত থিয় হৈ সেই লাঠিডাল দি পেলাই মুচোঁ তো সেই অনুযায়ী মানে আমাৰ মানে সেই শাৰীৰিক ব্যায়াম বুলি আমাৰ টাউনত থকা মানুহখিনি শাৰীৰিক ব্যায়ামৰ মানে যথেষ্ট যথেষ্ট দৰকাৰ কিন্তু মই ব্যক্তিগত হিচাপে তেনেকৈ সদায় আজি কৰিম কালি কৰিমকৈ কোনো দিন কৰিব নাই পৰা বা মোৰ এইটো নিজৰ এই কৰা নাই সেইটো মোৰ নিজৰ ভুল কিন্তু খোজকঢ়াটো যিমান দূৰ পাৰোঁ মই খোজকাঢ়ি থাকোঁ এতিয়া মানে কৰিব পাৰে বুলি ভাবে বুলি কয় যে সম্পূৰ্ণ ভাবোঁ আৰু ভাবোঁ নহয় এইটো সত্য হয় এইটো সত্য হয় আমি শাৰীৰিক ব্যায়াম আমাৰ কাৰণে বহুত যথেষ্ট বহুত যথেষ্ট লাগিলে আমি শকতেই হওঁ একো নাই আমি লাগিলে প্ৰেচাৰৰ টেবলেটটোৱে ডেইলি খাওঁ কিন্তু তেও আমি যদি এইটো কৰি থাকোঁ আমাৰ ৰক্তৰ যিটো চলাচল মানে ৰক্ত চলাচল যিটো মানে সেইটো একদম মানে সলসলীয়া হৈ থাকে আৰু আহিও ভাল লাগে মই নিজৰ ব্যক্তিগত মানে অভিজ্ঞতাদি ক'লো যোনদিনা মই খোজকাঢ়িবলৈ নাযাওঁ সেইদিনাখন মোৰ টোপনি ধৰে এলাহ লাগে ভোক লাগে বেছি কিন্তু যোনদিনা মই যাওঁ সেইদিনাখন মোৰ ভোকটোও কণ্ট্ৰল হয় এলাহটোও নাথাকে আৰু মানে দিনটো মানে মই আকৌ দুপৰীয়া শুবলগীয়া নহয়গৈ সেইকাৰণে মই ভাবোঁ যে শাৰীৰিক ব্যায়াম আৰু শাৰীৰিক পৰিশ্ৰম এৰে আমাৰ নিজৰ স্বাস্থ্য সুস্থ ৰাখিবৰ কাৰণে বহুতখিনি কাম দিয়ে বা উপকাৰিতা হয়